গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেলৰ পাৰ্থক্য যদি আমি বিচাৰিব যাওঁ বহুতো আমি পাওঁ কিন্তু যদি আমি পাৰ্থক্য বোৰ আমি আমি কিছু সৰু চকুৰে চাব বিচাৰোঁ যেনে হ'ল আমি গ্ৰামাঞ্চলত কোনো খেল শিকাবলৈ বা কোনো খেল আমি কোনো প্ৰশিক্ষক বা কোনো আমি শিক্ষক নাপাওঁ কিয়নো খেল খেলিবলৈ শিকাটো অতি আৱশ্যক আৰু সেই শিকিবৰ কাৰণে ভাল এজন শিক্ষকৰ জৰুৰত কিন্তু আমি যদি তাকেই হিচাপে যদি নগৰত চাওঁ নগৰ অঞ্চলৰ আমি ধুনীয়া খেলপথাৰ বা অলপ হাই ফেচিলিটি খেলপথাৰ দেখোঁ তাত দেখোঁ তাত হাই লেভেল টিচাৰো দেখোঁ বা সিহঁতৰ প্ৰশিক্ষণো বহুত ভালকৈ হয় আৰু সেইবাবে যদি আমি দেখোঁ গ্ৰামাঞ্চলৰ বহু ল'ৰা ছোৱালী নগৰীয়া অঞ্চললৈ আহি আহেও খেলিবলৈ আৰু সেনেকৈ তেওঁলোকে চাঞ্চো পায় কিন্তু আমি যদি চাব যাওঁ আমি এই পাৰ্থক্য কিছু মতে আমাৰ চৰকাৰে কম কৰিবলৈ বহু প্ৰচেষ্টা কৰিছে কিয়নো গ্ৰামাঞ্চলতো বহুত ষ্টেডিয়াম বা খেলপথাৰ তেওঁলোকে যোগদান ধৰি দিছে আৰু বহুতো এনেকৈ সামগ্ৰী বা বহুতো আঁচনি আনিছে যাৰ যাৰ কাৰণে গ্ৰামাঞ্চলত খেল খেলৰ সুবিধা আৰু বাঢ়ি গৈছে সেইকাৰণে আমি নগৰীয়া অঞ্চলৰ হ হ'ব পাৰে যে খেল বহু বহু ওপৰত কিন্তু গ্ৰামাঞ্চলতো এতিয়া ওপৰত হৈছে